মই যোগাসন প্ৰায় এঘণ্টাই কৰোঁ যোগাসন কৰাৰ আগত মই অলপ সময় ধ্যান কৰি লওঁ ধ্যান কৰি উঠাৰ পাছতে মই যোগাসন আৰম্ভ কৰোঁ যোগাসন কৰিব সাধাৰণতে মই ঘৰত থাকিলে ঘৰতে যোগাসন কৰোঁ নহ'লে মই এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত থাকি মই যোগাসন কৰি ভাল পাওঁ সেয়েহে ওচৰৰ খেলপথাৰ এখনত ৰাতিপুৱা সদায় গৈ তাতেই যোগাসন কৰোঁ আৰু যোগাসনত যোগাসন কৰি থাকিলে মানুহ সদায় স্বাস্থ্যৱান হৈ থাকে মানুহৰ দেহাটো সদায় সবল হৈ থাকে আৰু বেমাৰ আজাৰ পৰা বাচি থাকে সেয়ে সদায় যোগাসন কৰিব লাগে